হেল্ল' হয় দাদা মই গোলাঘাটৰ পৰা কৈছিলোঁ সহায় এটা বিচাৰি ফোন কৰিছিলোঁ আচলতে আমাৰ ঘৰৰ খুৰি এগৰাকীৰ এলাৰ্জি হৈছে খজুৱাইছে খজুৱতি হৈছে আৰু মানে থাকিব পৰা নাই অলপ বেছিয়ে হৈছে সেইবাবে ফোন কৰিবলগীয়া হ'ল আৰু গোটেই ৰঙা ৰঙা হৈ উখহি গৈছে কিবা পৰামৰ্শ এটা আগবঢ়াব নেকি বাৰু